সৰু ল'ৰা ছোৱালীখিনিয়ে আজৰি সময়খিনিত মনোৰঞ্জনৰ বাবে তেওঁলোকে আউটড'ৰ প্লে কৰিব পাৰে মোৰ মতে আগৰ দিনত যিহেতু আ আগৰ দিনবিলাকো বেলেগ আছিলে আৰু এতিয়াৰ দিনবিলাকৰ ল'ৰা ছোৱালীবোৰকো বহুত বেলেগ দেখা যায় আগৰ দিনত ল'ৰা ছোৱালীবোৰে স্কুলৰ পৰা আহি কেনেকৈ আমি পথাৰলৈ খেলিবলৈ যাম বাহিৰত লগৰ সমনীয়াৰ লগত কেনেকৈ খেলিব পাৰোঁ ধৰক সেইটো আমি গুৰুত্ব মানে আগৰ দিনৰ ল'ৰা ছোৱালীবোৰে গুৰুত্ব দিছিলে আগৰ বহুত বিভিন্ন ধৰণৰ খেল আছিলে ধৰক কাবাডী হওক পাৰ পানী হওক বিভিন্ন ধৰণৰ আউটড'ৰ গেম আছে তেওঁলোকে খেলিছিলে স্কুলৰ পৰা আহি হওক আৰু আগতে মোবাইল আৰু টি ভিৰ ইমান এটা প্ৰচলন নাছিলে গতিকে তেওঁলোকে সিমানখিনি সময় বাহিৰতে কটাইছিলে মনোৰঞ্জনৰ বাবে তেওঁলোকে সমনীয়াৰ লগত খেলি দৰা কইনা খেল হওক বা নিজৰ বাৰীতে এনেকৈ পাকঘৰত পাকঘৰ খেলা হওক মাটিৰে কিবাকিবি বনাই মেলি পাকঘৰ বনাই তেনেকুৱা খেল খেলা হয় নতুবা গানৰ কম্পিটিচন খেলা হয় ডাঞ্চ কম্পিটিচন বহুত ধৰণৰ খেল খেলিছিলে আগতে আমি হ'লেও স্কুলৰ পৰা আহি কেনেকৈ ভাতকেইটা খাই আৰু খেলিব যাওঁ সেইটোৱেই আমি ভাবিছিলোঁ কিছুমানে আমি নদীত গৈ সাঁতোৰা খেল খেলে বিভিন্ন ধৰণৰ খেল আছে আমি বাৰীত গৈ ফল মূল কেনেকৈ ফল মূল কালেক্ট কৰা আৰু কেনেকৈ বেলেগ মানে ঝুলনা এনেকৈ দুটা গছৰ মাজত ঝুলনা বনাই পেলাই আমি খেলোঁ বহুত ধৰণৰ খেল খেলিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰক প্ৰায়ে দেখিবলৈ পাওঁ তেওঁলোকে তাহেঁতি মানে আউটড'ৰ গেমটো বেছি প্ৰিফাৰ নকৰে ভিতৰতে সোমাই বহুত সৰু সৰু ল'ৰা ছোৱালীলৈকে দেখিবলৈ পাইছোঁ যে এনেকৈ ফোনটো চাই চাই এনিটাইম ফোনত গেম খেলে কাৰ্টুন চাই থাকে আনকি নিজৰ মা বাপেকো ইমান ব্যস্ত হৈ গৈছে যে নিজৰ ল'ৰা ছোৱালীক ফোনটোত দেখাই ভিডিঅ' ভিডিঅ' কাৰ্টুন দেখাই পেলাইহে ভাত খোৱায় গতিকে বহুত ধৰণৰ তেওঁলোক বাহিৰত যাবই নিবিচাৰে এনিটাইম ফোনতেই চাই থাকে আনকি টেলিভিচনটোও বেছিকৈ নোচোৱা হৈ গ'ল এনিটাইম ফোনতে গেম খেলে বহুত সৰু সৰু বহুত ধৰণৰ গেম আছে যিহেতু ফোনত তেওঁলোকে সেইবোৰ গেম খে খেলি থাকে আৰু আজিকালিৰ মাক দেউতাকবোৰেও নকয় যে বাহিৰত গৈ যা খেলগৈ নিজৰ আৰু ওচৰৰ ল'ৰা ছোৱালীবোৰৰ লগত নিজৰ মানে খেলগৈ এনেকুৱা টাইপটো নকয় মানে ভিতৰতে ল'ৰা ছোৱালীবোৰ থ'লে মানে থ'ব বিচাৰে পেৰেণ্টছে গতিকে বহুতখিনি পাৰ্থক্য দেখিবলৈ পোৱা যায় আগৰ দিনৰ ধৰক বা এতিয়াৰ ধৰক সৰু ল'ৰা ছোৱালীবোৰৰ মাজত বহুত ধৰণৰ ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায় আগৰ দিনবোৰ ভাল আছিল বুলি মই প্ৰিফাৰ কৰিম কাৰণ আগতে সমনীয়াবোৰ লগ পোৱা যায় মনৰ কথা পতা যায় ফূৰ্তি এটা আছিলে যিখিনি এতিয়া বৰ্তমান নাই নিজৰ মাজতে আবদ্ধ নিজৰ চাৰিবেৰৰ মাজত আবদ্ধ মোবাইলটোক লৈ ব্যস্ত নিজৰ নিজৰ মাজত মতলব গতিকে সেইখিনি বস্তু মই ভাবোঁ শৈশৱ কালটো তেওঁলোকে হয়তো মিছ কৰিছে যিখিনি আমি ফুৰ্তি কৰি আহিলোঁ আজিৰ দিনৰ ল'ৰা ছোৱালীয়ে সেইখিনি শৈশৱৰ ফুৰ্ত্তিটো বহুত মিছ কৰিছে বহুত ধৰণৰ আগতে আমি পথাৰলৈও যাওঁ পথাৰত লগৰখিনিৰ লগত যেতিয়া বেলেগৰ ঘৰত এনেকৈ ধান ৰুবৰ কাৰণে পথাৰ সিচা হয় গতিকে আমি তেতিয়া তাত মাছ মাৰিবলৈও যাওঁ গতিকে বহু সেইবোৰ এটা বেলেগ এটা ফুৰ্তিয়ে আছিলে যিখিনি আজিকালিৰ ল'ৰা ছোৱালীয়ে সেইটো পোৱা নাই বুলি মই ভাবোঁ